আচলতে শৰীৰটোৰ কাৰণে খাদ্য একেবাৰে অপৰিহাৰ্য্য খাদ্য নহ'লে স্বাস্থ্য কেতিয়াও ভাল গতিকে ভাল খাদ্য হ'ল ভাল শৰীৰৰ বাহক ভাল খাদ্য খালে ভাল স্বাস্থ্য হৈ থাকিব ভাল স্বাস্থ্যই মানে ভাল মন ভাল চিন্তা ভাল কাম আৰু ভাল ধাৰণা গতিকে গোটেই কথাটো খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে ভাল খাদ্য নেখায় যদি আমি খাদ্যত বিসংগতিপূৰ্ণ খাদ্য আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে সি আমাৰ পেটৰ ট্ৰাবুলৰ পৰা ধৰি অন্যান্য বহু ক্ষেত্ৰত আমাৰ অপকাৰ কৰিব পাৰে বিভিন্ন ৰোগ শৰীৰলৈ আমন্ত্ৰণ জনাব পাৰে গতিকে সেইখিনি হোৱা মানে আমি গোটেই মনটো কা কামখিনিৰ পৰা ধৰি সকলোবিলাক দিনটোৰ বা জীৱনৰ গোটেই কথাখিনিতে আমাৰ অসুস্থ শৰীৰটো হ'লে

নহয় তাৰ বিপৰীতে শৰীৰত থকা ৰোগ নাশহে হয় তেনেকুৱা ধৰণৰ খাদ্যখিনি আমাৰ সকলো মানুহৰ কাৰণেই অপৰিহাৰ্য্য

পাব পাৰোঁ বা শৰীৰটোৱে পাব পাৰে তেজৰ কাৰণে বা শিৰাৰ কাৰণে বা ব্ৰেইনৰ কাৰণে বা আমাৰ হাত ভৰি বিভিন্ন অংগৰ কাৰণে যিমানবিলাক দ্ৰব্য মৌল লাগে সেইখিনি যাতে আমাৰ শৰীৰে আমাৰ খাদ্যখিনিৰ পৰা পাব পাৰে এটা বস্তু বেছিকৈ খোৱা মানে তাৰ পৰা বেছি সমলখিনি আহিলে আৰু তাৰ ফলত শৰীৰত

লেভেলত সকলোখিনি খাদ্য গ্ৰহণ কৰিলে আমাৰ শৰীৰটো ঠিক হয় এতিয়া আমি সাধাৰণতে মাছ মাংস ডিম

একেধৰণৰ মাছ খাওঁ বা বিভিন্ন ধৰণৰ মাছ খাওঁ তেতিয়াহ'লে সেইটো আমাৰ এটা অপকাৰ হ'বগৈ পাৰে তাৰ বিপৰীতে আমি যদি সপ্তাহত মাছ কেইদিন মাংস এদিন বা দুদিন তেনেকৈ ডিম এদিন আৰু ভিজিটেবুলৰ লগত

আমি মিলাই মিলাই খাব একেধৰণৰ মাছ যদি সদায় সদায় ডাঙৰ মাছকে টকা পইচা থকা কিছুমান মানুহে সবতকৈ ডাঙৰ মাছটোকে আনি ল'লে সদায় সেইটো ডাঙৰ মাছে খায় তাৰ ফলত তেওঁৰ এটা বেলেগ ধৰণৰ আ প্ৰভাৱ শৰীৰত পৰে তাৰ বিপৰীতে আমি টকা পইচা থাকিলে বুলিয়েই যে সদায় ডাঙৰ মাছ খাব লাগিব তাৰ মানে নাই কাৰণ ডাঙৰ মাছত যিখিনি আমাৰ বস্তু মৌল আমাৰ শৰীৰলৈ আহে সৰু মাছত তাৰ বিপৰীত এটা আহে গতিকে সৰু মাছ ডাঙৰ মাছ হওক তাক মিলাই যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে শৰীৰটো ঠিক হয় তেনেকৈ মাংস আমি এটা নিৰ্দিষ্ট লেভেলত যদি খাওঁ আৰু মাংস পালোঁ বুলি সৰহকৈ মাংস খোৱাৰ কোনো অৰ্থ নাথাকে

ডিমটো ভাতৰ লগত আজি কোনদিনা খাম সেইগতে মিলাই ল'লে সেইদিনা মাছ মাংসৰ প্ৰয়োজন নাই তেনেকৈ খালে আমাৰ স্বাস্থ্যটো ঠিকে থাকিলে আকৌ আমি ভিজিটেবুলৰ ওপৰত গুৰুত্ব দিবই লাগিব কাৰণ ভিজিটেবুলৰ যিমানখিনি

কিছুমান মানুহে কাচকল দেখিলেই এইটোৱ এই খাব নোৱাৰে বুলি নেখায় কাৰণ কাচকল হয়ো কাচকলটো খোৱা মানে জ্বৰ হোৱাৰ নিচিনা লাগে

পাচলি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেইটো শৰীৰৰ কাৰণে বেছি উপযোগী হয় তেনেকৈ আমাৰ অন্য চৰ্বিজাতীয় গাখীৰটো গাখীৰটো আমি এটা নিৰ্দিষ্ট লেভেলত খাব আমি সাধাৰণতে মই সাধাৰণতে ৰাতিপুৱা দৈ গাখীৰ অকণমান এইটো কেতিয়াও বেয়া হয় বুলি মই নাভাবোঁ কাৰণ মই নিজে চাইছোঁ দৈ খোৱাৰ ফলত মোৰ স্বাস্থ্যত কোনো অপকাৰ হয় ৰাতিপুৱা কিন্তু আবেলি বা গধূলি আমি দৈটো সাধাৰণতে খাব নালাগে বুলি বহুতে কয় বা চিকিৎসা শাস্ত্ৰই কি কয় নাজানো কিন্তু আমি সাধাৰণতে নেখাওঁ কেতিয়াবা কাৎচিত খোৱাটো বেলেগ কথা কিন্তু ৰাতিপুৱা দৈ খালে পাতল কিবা এটা সৈতে তেতিয়াহ'লে স্বাস্থ্যৰ কাৰণে সেইটো ভাল বুলি

মাছ মাংসই হওক ডিমেই হওক অন্যান্য ধৰণৰ ঘিঁউজাতীয় ঘিঁউৰে প্ৰস্তুত কৰা আমাৰ পোলাও নিচিনা খাদ্যই হওক

নিজৰ শৰীৰৰ বিভিন্ন অংগ প্ৰতংগৰ কাৰণে যিবিলাক প্ৰয়োজনীয় খাদ্য সেইখিনি পাই যায় পোৱাৰ ফলত আমাৰ শৰীৰটো ঠিকে থাকে কাম কৰিবলৈ স্পৃহা জাগে আৰু শ্ৰমটোৰ লগত লাগিবই অকণমান ভা খাদ্য খাই যদি অকণো শ্ৰম কৰা নহয় বহি থকা হয় তেতিয়াহ'লে তাৰ বিপৰীতে আমি খোজো বহু মানুহ আছে খোজকাঢ়িবলৈও এলাহ কৰে কিন্তু খুব ধুনীয়াকৈ ভাতো যথেষ্ট পৰিমাণে খালে মাংসও খালে পালে মাছো খাই দিলে আৰু যদি কিবা চৌপাত ওলাই যায় ডিমো খাই দিলে গতিকে সকলো খাই যদি আমি খোজ চোজ নকঢ়াকৈ বা এক্সৰে ব্যায়াম চিয়াম নকৰাকৈ আমি বহি থাকোঁ তেতিয়াহ'লে তাৰ ফলটো বেলেগ হয় শৰীৰত গতিকে তাৰ প্ৰভাৱটো বেলেগ কৰে গতিকে আমি এটা সুষম খাদ্য আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজন আৰু সেই সুষম খাদ্য যেতিয়া আমি নিয়মিতভাৱে গ্ৰহণ কৰোঁ

সুন্দৰ হৈ থাকে মাছৰ ক্ষেত্ৰতো আজিকালি যথেষ্ট সাৱধান হ'বলগীয়া হৈছে কাৰণ ফৰ্মেলিন দিয়াযুক্ত মাছ বহুত আহি গৈছে গতিকে সেই ফৰ্মেলিনযুক্ত মাছখিনি যদি আমি বেছিকৈ খাই থাকোঁ তেতিয়াহ'লে তাৰ কাৰণে আমাৰ হেৰি হোৱাতো একেবাৰে

মন ঠিকে থাকিব আৰু কাম কৰাৰ স্পৃহা থাকিব আৰু সকলোখিনি আমাৰ ঠিকে থাকিব বুলি মই অনুভৱ